মই মই মোৰ নিজৰ ব্যৱসায় নিজেই কভাৰ কৰোঁ আৰু নিজেই একাউণ্ট খুলি নিজৰ কৰ্ম কৰ্ম পইচাৰে একাউণ্ট খুলি বেংকত জমা থওঁ বেংকত জমাই থওঁ আৰু বীমা নিজেই বীমাৰ কাৰণে নিজেই পইচা জমা কৰিম কৰোঁ জমা কৰাৰ পিছত সেইবিলাক নিজেই বেংকিং পদ্ধতি অনলাইনৰ অনলাইনত চাই নিজেই নিজৰ দিশবোৰ নিজে চাই মেলি চাওঁ আনৰ লগত সহায় নলওঁ নিজেই নিজৰ কৰ্ম নিজেই নিজৰ একাউণ্ট খুলি নিজেই নিজৰ কাম কৰি পইচা জমাই থওঁ জমা থোৱা পিছত সেইবোৰ একাউণ্টত জমা থৈ একাউণ্টত জমা থৈ নিজৰ নিজেই চাওঁ আনৰ সহায় নলওঁ আজিকালি যুগত আনৰ আনে হয়টো বেংকৰ ব্যৱস্থা কৰি দিব নোৱাৰে সেইকাৰণে নিজৰ ব্যৱস্থা নিজেই কৰোঁ বা সেইবোৰ কৰি নিজে কৰিব নোৱাৰিলে ল'ৰা ছোৱালীৰ পৰামৰ্শ লওঁ ল'ৰা ছোৱালীয়ে বেংকত অনলাইনৰ যোগেদি চাই তাত টকা পইচা জমা জমা হৈছে নাই সেইবোৰ নিজে চাই দিয়ে নহ'লে নিজৰ নিজেই নিজৰ বেংকলৈ গৈ বেংকত নিজেই নিজৰ একাউণ্ট চেক কৰি পইচা জমা হ'ল নাই তাত নিজেই চাই আহোঁ আনৰ সহায় নলওঁ কাৰণ আজিকালি বহুতে বেংকত পইচা দুৰ্নীতি কৰি বেংকত পইচা লৈ মানুহক ঠগ প্ৰবঞ্চনা কৰি লুটি লৈ যায় সেইকাৰণে লোকৰ সহায় নলওঁ নিজেই নিজৰ কৰ্মত আগবাঢ়ি যাওঁ সেই কামৰ বাবে কে কেতিয়াবা ল'ৰা ছোৱালীৰ সহায় পৰামৰ্শ লওঁ নহ'লে বেলেগ ডাঙৰ মানুহৰ সহায় লৈ সেই সহায়ত বেংকৰ লেনদেন কৰোঁ বেংকত নি লেনদেন কৰাৰ পিছত নিজেই নিজৰ কৰ্মত আগবাঢ়ি যাওঁ আনৰ সহায় নোলোৱাকৈ আনৰ আনৰ সহায় নোলোৱাকৈ নিজেই কাম কৰোঁ কেতিয়াবা প্ৰয়োজন হ'লে বেংকত পইচা লেনদেন কৰোঁ আনি মেলি ঘৰত কাম কাজত সহায় কৰোঁ বা কেতিয়াবা কিবা বস্তু বিক্ৰী কৰি সেই পইচা বেংকত জমা থওঁ জমা থোৱাত কোনো সহায় নলওঁ নিজৰ সহায় নিজেই নিজেই নিজৰ বেংকৰ ব্যৱস্থা নিজেই কৰোঁ আনৰ সহায় নলওঁ বেলেগক দা পৰামৰ্শ নলওঁ সেইবোৰ কিছুমান ক্ষেত্ৰত লোনৰ প্ৰয়োজন হ'লে নিজে বেংকৰ বেংকৰ লগত কথা পাতি নিজৰ লোনৰ ব্যৱস্থা কৰি নিজেই লওঁ আনৰ সহায় নলওঁ আনৰ সহায় লোৱা কোনো প্ৰয়োজন হোৱা নাই কাৰণ নিজেই নিজৰ পৰিচয় নিজেই দি নিজে বেংকৰ বেংকৰ পইচা লেনদেন কৰোঁ কেতিয়াবা থ'বলগীয়া হ'লে নিজেই জমা থওঁ আনক আনক পইচা জমা থ'বলৈ দিয়া নহয় বা কেতিয়াবা ঘৰত ঘৰত পইচা দৰকাৰ হ'লে নিজে গৈ বেংকত লগত বেংকত পইচা জমা আন উলিয়াই লৈ নিজে নিজৰ ব্যৱসায় কামত আগবাঢ়োঁ আনৰ সহায় নোলোৱাকৈ নিজেই সদায় নিজৰ কৰ্ম কৰি যাওঁ আনৰ কেতিয়াও সহায় নলওঁ আজিকালি বহুতো দালালৰ পৰা হাত হাৰিবলগীয়া হয় বহুতে বেংকৰ একাউণ্টত হাত কৰি পইচা সব লুটি লৈ যায় সেইকাৰণে নিজেই নিজৰ কাম নিজে কৰি যাওঁ আনৰ সহায় নলওঁ আনৰ সহায় ল'লে আজিকালি বহুতে বদমাছৰ বদমাছ কৰি পইচাত ঠগি লৈ যায় সেইটো কাৰণে নিজেই নিজৰ ব্যৱস্থা নিজেই কৰোঁ আনৰ সহায় নলওঁ কাৰণ নিজে নিজৰ একাউণ্ট আছে নিজৰ অনলাইন আছে নিজেই নিজৰ ব্যৱস্থা নিজে কৰি লওঁ